মোৰ স্কুল লাইফ পাৰ কৰা আজি পঞ্চাছ বছৰ পাৰ হ'ল কি বুলি কি কি কৰিছিলোঁ কি নাই সকলো পাহৰিলোঁৱে তাৰ ভিতৰতে দুই এটা কথা মনত আছে সেয়ে মই সেইখিনিকে ক'ব বিচাৰোঁ আগতে আমাৰ স্কুলবিলাকত মাটিৰেহে বস্তু বনাব দিছিলে আৰু কালাৰ কৰিবলৈও আপোনাৰ ৰং চং নাছিলে তেতিয়া সেয়ে পুৰৈশাকৰ গুটি বা ৰস তেনেকুৱা ফুলৰ গুটি কিবা আনি পেলাই ৰং ঘৰতে বনাই পেলাই আমি মাটিৰ বস্তু বা বনাই পেলাই স্কুলত দিছিলোঁ হমৱৰ্ক দিছিলে সেইবিলাক পৰীক্ষাৰ কাৰণে তাৰপিছত দুটা তিনিটা বস্তুৱে আঁকিবলৈ দিয়া হৈছিলে তেতিয়াৰ দিনত আজিৰ নিচিনা কোনো বিধ বিধ কালাৰ নাছিলে ৱাটাৰ কালাৰ বা পেঞ্চিল বা শ্বেডিং কিবাকিবি কালাৰবিলাক নাছিলেই তেতিয়া আছিল এডাল পেঞ্চিল এটুকুৰা ৰঙা আৰু এটুকুৰা নীলা আমি সেইকেইটাৰেই সদায়ে ৰং আঁকো সেই এডোখৰ নীলা আৰু ৰঙাডালেৰেই আমাক স্কুলত আঁকিবলৈ দিছিল মাছ চৰাই ফুল পদুম ফুল এনেকুৱা নিৰ্দিষ্ট কেইটামান বস্তুহে দিয়ে আৰু আমি সেইকেইটা সেই পেঞ্চিলডালত দুটা কালাৰ থাকে নীলা আৰু ৰঙা সেই দুটাৰে কালাৰখিনি মিলাই দিওঁ আৰু এতিয়াৰ নিচিনাকৈ তেতিয়াৰ কোনো সুবিধা নাছিলে কিবা কৰিবলৈ এতিয়া যিখিনিৰ সুবিধা সেইখিনি আমি পোৱা নাছিলোঁ আমি সেইখিনিৰেই তাতে আঁকিবলে চেষ্টা কৰিছিলোঁ এল পি স্কুলত